কঠিন ৰেচিপি যেনেকুৱা যেনে ধৰক আমি চিঙৰা বনাবলৈ আমি অলপমান দিগদাৰ পাওঁ চিঙৰা বনাব কাৰণে কিছুমান সামগ্ৰী প্ৰয়োজন হয় আৰু তাৰ ভাঁজ চিঙৰা বনালে যিটো ভাঁজ দিয়ে সেই ভাঁজটো আমাৰ বনাবলৈ অলপ দিগদাৰ পাওঁ তাৰপিছত আমি ৰোল বনাব অসুবিধা পাওঁ কাৰণ আমি যিবিলাক বস্তু সামগ্ৰী তাত প্ৰয়োজন হয় সেইবোৰ আনিবলৈ আমাৰ ঘৰৰ অসুবিধাৰ কাৰণেও আমি বস্তুবোৰ শিকিব শিকিব বিচাৰিলেও শিকিব পৰা নাই তাৰেপিছত আমি ধোচা বনাব বিচাৰোঁ

গাখীৰৰ গাখীৰ আনিবৰ আমাৰ অসুবিধাৰ কাৰণে আমি সেইটো বস্তু শিকিব আমাৰ কাৰণে টান হৈ আছে তাৰো আৰু আমি পনীৰ পনীৰটো বনাব শিকি শিকিব খোজোঁ সেইটো আমাৰ কাৰণে টান হৈ আছে পনীৰ বনাব নোৱাৰোঁ পোলাও বনাব বিচাৰোঁ পোলাও কাৰণে বহুতো সামগ্ৰীৰ প্ৰয়োজন হয় পোলাওৰ চাউল চাউল আনিব লাগে বাটাৰ বিন গাজৰ বহুতো এনেকুৱা ঘিঁউ বহুত বস্তুৰ প্ৰয়োজন হয় সে সেইকাৰণে আমি সেই বস্তুটো শিকিব পৰা নাই তাৰেপিছত আমি আকৌ লালমোহন লালমোহন বনাব বিচাৰোঁ সেই লালমোহন জিলাপি এইবিলাকো বনাবৰ আমাৰ অসুবিধা হৈ আছে আমাৰ সামগ্ৰীৰ প্ৰয়োজনৰ অভাৱৰ কাৰণে আমি ঘৰত সেইবোৰ বনাব বিচাৰোঁ আমি সেই ৰে সেই ৰেচিপি আমি বহুত বনাবলৈ ইচ্ছা যায় তথাপিও আমি শিকিব পৰা নাই তাৰপিছত আমি ঘৰতো কিছুমান বনোৱা বস্তু আছে যেনে ধৰক মহুৰা পিঠা বুলি কয় সেই পিঠাটো বনাবলৈ কিছুমান আমাৰ দোকানৰ পৰা কিনি অনা সামগ্ৰীৰ প্ৰয়োজন হয় কেক পিঠা আছে চাউলৰ গুৰিৰ কেক পিঠা আছে সেইটো বনাব আমি শিকিব পৰা নাই কাৰণ তাত কিছুমান টিনৰ সৰু সৰু বাচনৰ প্ৰয়োজন হয় য'ত সৰু সৰু গিলাচৰ প্ৰয়োজন হয় সেউৰ কৰা সেইটো কাৰণেও আমি বনাব পৰা নাই